পশুপালনৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ভূমিকা আছে যেনে আমি যদি এতিয়া প্ৰজনন কৰিবলৈ বিচাৰোঁ হেৰি ছাগলী তেনেহ'লে তেওঁলোকলৈ ফোন কৰাৰ লগে লগে তেখেতলোকে হঠাতে আহি প্ৰজনন কৰি থৈ যায়হি বেজীৰ জৰিয়তে তাৰপিছত আকৌ আমি ব্ৰইলাৰ পুহিলে ব্ৰইলাৰক লাই লাইট ব্যৱহাৰ কৰিব লাগে দানা দিব লাগে সেই তেনেধৰণে গৰুৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ ভেকচিন দিয়ে ছাগলী উন্নত পৰ্যায়ৰ কাৰণে ভেকচিন ব্যৱহাৰ কৰে সেই তেনেধৰণে ভিটামিন খুৱায় তেনেধৰণে আধুনিক প্ৰযুক্তিবিদ্যা ভূমিকা পালন কৰে